কালি মই আমুক দোকানখনৰ পৰা এডাল হেডফোন কিনি আনিলোঁ হেডফোনডাল ব্যৱহাৰ কৰিতো বহুত ভালে পাইছোঁ হেডফোনডালৰ চাউণ কুৱালিটীটো বিশেষকৈ বহুত ধুনীয়া মানে বেচটো বহুত বেছি আছে আৰু ফিচাৰ্ছ এটা আছে হেডফোনডালৰ মানে কি বেকগ্ৰাউণ নইজ কেনচেলেশ্যন হৈ যায় কাৰণ এউডাল যিটো প্ৰাইচত মানে হেডফোনডাল অফাৰ কৰে সেইটো প্ৰাইচত মানে এই ই সাধাৰণতে বেকগ্ৰাউণ নইজ কেনচেলেশ্যন ফিচাৰ্ছটো পোৱা নাযায় এইটো বহুত বঢ়িয়া ভাল লাগিলে মোৰ বিশেষভাৱে আৰু এইটো যদি কোনোবাই ল'ব বিচাৰে মানে প্ৰাইচটোৰ হেৰিয়ত মানে এইটো এই প্ৰডাক্টটো মানে হেডফোনডাল বহুত বঢ়িয়া হয় ল'ব পাৰে